মই চুবুৰীয়াৰ এখন সামৰিক উদ্যান আৰম্ভ কৰা পৰিকল্পনা কৰিছোঁ য'ত নেকি বৈঠকৰ এটা সভাৰ শিৰোনামা আমাৰ কমিটি প্ৰাকৰ বাবে নৱীকৰণযোগ্যৰ শক্তি অন্ধেষণ কৰিছোঁ আমাৰ কমিটি প্ৰাকৰ বাবে জলসিঞ্চন ব্যৱস্থা শক্তিৰ প্ৰদান কৰিবলৈ বা সৌৰৰ পেনেল স্থাপন কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছোঁ মতামত সংগ্ৰহ কৰিছোঁ আৰু স্থানীয় সম্প্ৰদায় সদস্য আৰু অংশীদাৰসকলৰপৰা সমৰ্থন লাভ কৰিছোঁ কমিটি প্ৰাকৰ বাবে নবীকৰণযজোগ্য শক্তি ব্যৱহাৰ ধাৰণাটোক আদৰণি জনোৱা আৰু প্ৰৱৰ্তন কৰাইছোঁ সৌৰশক্তিৰ সুবিধা আৰু জলসিঞ্চনৰ ব্যৱস্থা শক্তি প্ৰদানৰ বাবে সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছোঁ একেধৰণৰ সামৰিক উদ্যানৰ সৌৰশক্তি চালিত জলসিঞ্চনৰ ব্যৱস্থাৰ সফল সফল উপস্থাপন কৰিছোঁ আৰু মুকলিকৈ আলোচনা কৰিছোঁ উপস্থিতিত তেওঁলোকৰ চিন্তা চৰ্চা উদ্যোগ পৰামৰ্শসমূহ মতামত বিচাৰিছোঁ সেই প্ৰস্তাৱত তেওঁ স্পষ্টকৰণৰ দিয়াটো মোৰ বাবে জৰুৰী আৰু উপস্থিতিসকলৰ আগ্ৰহ সমৰ্থনৰ স্তৰ জোখাৰ বাবে এটা জৰীব বা প্ৰশ্নাৱালী বিতৰণ কৰিছোঁ য'ত য'ত প্ৰশ্ন য'ত মতামতৰ যোগাযোগৰ বাবে তথ্য সংগ্ৰহ কৰিছোঁ পৰৱৰ্তী পদক্ষেপৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিছোঁ য'ত অধিক গৱেষণা খৰচৰ অনুমান আৰু সাম্ভাব্য অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা কৰিছোঁ স্থানীয় সম্প্ৰদায় সদৃস্যসকলকো লগত লৈ তেওঁৰ কি কি মতামত বিচাৰিছে তাক লৈ মই অনুসন্ধান কৰিছোঁ আৰু সেয়েহে তেওঁৰ সম্প্ৰদায় সম্ভাৱনাৰ যোগান ধৰিবলৈ মই সৌৰভ প্ৰেনেল স্থাপন কৰাৰ সম্ভাৱনা কৰিছোঁ